হয় কে বি কে বি ৰোড ষ্ট'ৰৰ ফটোৰ দোকানখন হয়নে বাৰু হয় হয় মোৰ মানে অহা মাহত তিনি তাৰিখে বিয়া এখন আছিল হয় হয় তিনি চাৰি দুদিনীয়াকৈ পাতিম মই আজাদ আজাদ হোকাচাপৰিৰ আজাদ হোকাচাপৰি হয় আপোনালোকে এদিন থাকিবও লাগিব এৰাতি

হয় হয় হয় আপোনালোক অল অল মানুহ কেইজন আহিব আপোনাৰ লগত চাৰিজন মানুহ ন থকা খোৱা ব্যৱস্থাটো আমাৰ ঘৰতে কৰি দিম বাকী আপোনালোকৰ হয় কওক আমি দৰা পাৰ্টি হয় হয় যাব লাগিব যাব লাগিব হয় হয় অঁ আপোনালোকৰ এনেই হয় কওক সুবিধাতো বাৰু পাব অঁ সেইটো সুবিধা বাৰু পাব বাৰু

অলপ কমাই মেলি ল'ব নোৱাৰিব নেকি হয় সেইটো বেছি দূৰ নহয় বাৰু আপোনাৰ ত্ৰিছ চল্লিছ হ'ব ঠিক আছে ঠিক আছে হ'ব হ'ব